অ মই মাকে কৈছোঁ

অ মই মোৰ মানে আপোনালোকৰ এই কেণ্টিঙৰ বিষয়লৈ অকণমান ক'বলগীয়া আছিলে এই আপোনালোকৰ কেণ্টিঙত এওঁলোকে সদায় চাহ আৰু মিঠাই খাই বৰ সুবিধাজনক পোৱা নাই আপোনালোকে তাৰপ্ৰতি গুৰুত্বটো দিছে নাই বাৰু

হয় হয়

অ অ অ হয়

অ চাব লাগিব হয় আপোনালোকে মিট অ আমি এতিয়াহে গম পাইছোঁ অ আমি এতিয়াহে গম পাইছোঁ মানে মিঠাইখিনিও কেতিয়াবা অকণমান একেখিনি মিঠাইকে দিয়ে বুলি কৈছে নাই হয় হয় হয়

অ আ বেলেগ মিঠাই দিয়ক অ হয় হয় অ হয় হয় ভাল বস্তু খাবলৈ বিচাৰে অ ঠিক অ তেওঁক সেইমতে দিয়াই ভাল হ'ব অ ঠিক আছে হ'ব তেতিয়া